সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতাৰ বাবে সাঁতোৰৰ যথেষ্ট উপকাৰিতা আছে আমি সাঁতুৰিব লাগে সাঁতোৰ এক প্ৰকাৰৰ হৈছে ব্যায়ামে যেনেধৰণে অন্য ব্যায়ামসমূহ আছে তেনেধৰণে সাঁতোৰো এক প্ৰকাৰৰ ব্যায়াম গতিকে আমি সাঁতোৰাটো স্বাস্থ্যৰ কাৰণে ভাল ই উশাহ নিশাহ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে হৃদযন্ত্ৰৰ চলাচলত সহায় কৰে তেজৰ চলাচলাত সহায় কৰে মানুহক দীৰ্ঘায়ো কৰি তোলে সাঁতোৰে গতিকে সাঁতুৰিব লাগে আজিকালি দেখা যায় যে পেৰেণ্টছবিলাকে অভিভাৱকবিলাকে সৰুৰ পৰাই ল'ৰা ছোৱালীক সাঁতুৰিবলৈ শিকাইছে সাঁতোৰা ট্ৰেইনিং দিয়াইছে সাঁতুৰিবলৈ পঠিয়াইছে গতিকে এইটো এটা খুব ভাল কথা গতিকে মানুহে দৈনিক যেনেধৰণে অন্য ব্যায়ামসমূহ কৰে তেনেধৰণে সাঁতোৰো এটা ব্যায়াম হিচাপে লৈ পাৰিলে সাঁতুৰিব লাগে বেছিকে নোৱাৰিলেও দিনটোত যদি আমি এবাৰ হ'লেও সাঁতোৰো তেনেহ'লে আমাৰ স্বাস্থ্যটো যথেষ্টখিনি বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব গতিকে সাঁতোৰাটো ভাল বুলি মই ভাবোঁ